আমি সৰুৰ পৰাই এটা গানৰ পৰিৱেশেই পাইছিলোঁ আমাৰ মামাহঁতৰ ঘৰখনত এনিটাইম তাৰমানে গানে মামাও ধুনীয়া গান গাইছিল নৃপেন ভাগৱতী তেখেতে বৰ ধুনীয়া গান গাইছিল সেই কাৰণে এনি টাইম তাতে এটা গানৰ পৰিৱেশ থকা আমি মা বহুত গানৰ প্ৰতি ৰাপ আছিল দাদাইয়ো গান গাই ভাল পাই বাইদেউ বাইদেউতো বহুত আগতেটো প্ৰগ্ৰেমো কৰিছিল বিহুৰ প্ৰগ্ৰেম চগ্ৰেম এইবিলাক দেখি দেখি আচলতে সৰুৰ পৰা যিটো দেখা যায় সেইটোৰ প্ৰতি বেছি ৰাপ হৈ যায় গতিকে মইও সেইখিনি দেখি দেখি সেইখিনিয়ে ভাল পোৱা হৈছিলোঁ আগতে আচলতে আমাৰ এতিয়া যেনেকে ইউটিউব কিবাকিবি চেনেলত ধৰক গানবিলাক পাই ল'ৰা ছোৱালী সেনেকে শিকে আগতেটো এইবিলাক নাছিল সেইটো পৰিৱেশ নাছিলে আমি অকল ৰেডিঅ'ত গান শুনিয়েই শিকিব লগা হয় গীতি মালিকা আমি আমাৰ ঘৰতটো এনি টাইম ৰেডিঅ'ত গীতি মালিকা নুশুনিলে আমাৰ সিদিনা দিনটো বেয়া যোৱা যেন লাগিছিল আৰু তাত শুনি শুনি আমি পুৰণা গানবিলাক আচলতে মই বেছিকৈ পচন্দ কৰোঁ কাৰণ সৰুৰ পৰা তেনেকুৱা আৰু এনেই ভাবি চালেও আগৰ গানৰ গাম্ভীৰ্য এতিয়াৰ গানত নাই কাৰণ এতিয়াৰ গানবিলাক ধৰক গায়ক হিচাপে এজন তাৰমানে ভাল গান গোৱা বুলি ক'ব নোৱাৰি আগৰ গায়কখিনি ধুনীয়া ধুনীয়া যিয়ে নহওক গানবিলাক এটা শুনিব পৰা অৰ্থপূৰ্ণ গান আছিল এতিয়াৰ গানবিলাকত তেনেকুৱা অৰ্থ বিচাৰি পোৱা নাযায় এতিয়া পুলক বেনাৰ্জীদেৱক মই বিশেষকে পচন্দ কৰোঁ এই কাৰণে তেখেতৰ গান বিলাকত এটা তাৰমানে ভাবিব নোৱাৰা ধৰণৰ এটা সেই পোৱা যায় আৰু তেখেতৰ গান শুনি মোৰ মোৰ দৃষ্টিৰে কৈছোঁ দেই বেলেগৰ দৃষ্টিত কোৱা নাই আৰু ভূপেন হাজৰিকাদেৱৰ গানবিলাক শুনিলে শুনি থাকি এতিয়াও তেওঁৰ যেন তেওঁৰ মৃত্যু হৈও অমৰ হৈ আছে তেওঁৰ গানৰ মাজেৰে কাৰণ গানবিলাক সদায় আমি শুনি ভাল পাওঁ বা প্ৰত্যেকে এবাৰ হ'লেও শুনিলে বেয়া পাওঁ বুলি ক'ব নোৱাৰে তেনেকে ধৰক আমি এতিয়া এই মনজ্যোস্না মহন্তৰ বাইদউেৰ গানবিলাকো মই পচন্দ কৰোঁ এনে বহুত আছে এনেকুৱা গায়ক মোৰ গতিকে এইখিনি গায়ক বিশেষকে পুলক বেনাৰ্জীদেৱৰ গানবিলাক মই বেছি মোৰ কাৰণে মই ভাল পাওঁ আৰু আৰু লগতে ভূপেন হাজৰিকাদেৱৰ গানখিনিও মই পচন্দ কৰোঁ